আমাৰ অঞ্চলৰ পঞ্চায়তৰ সভাপতিৰ নাম হৈছে মিয়াজুল আহমেদ আৰু মই বা আমি সকলোৱে তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকে কৰা কামৰ সৈতে আমাৰ অভিজ্ঞতা এইটোৱেই যে তেওঁ যেতিয়া ৰাস্তাৰ কাম আহে আমাৰ লগত আলোচনা কৰি তেওঁ এখন সভা পাতে আৰু সেই সভাত তেওঁ তেওঁঁৰ বক্তব্য় দিয়ে যে তেওঁ এই জব কাৰ্ডৰ পইচাসমূহ উঠাই ৰাস্তাৰ সকলো ধৰণৰ বেয়া ৰাস্তাবোৰ ভাল কৰিবলৈ চেষ্টা কৰে আৰু তেওঁ বৰ্ত তেওঁলোকে বৰ্তমান সকলো গাঁৱৰ মানুহক ঘৰৰ পৰা আদি কৰি চৰকাৰৰ সকলো ধৰণৰ সুবিধা পোৱাত সহায় কৰিছে আনকি বৰ্তমান যি ঘৰ ইত্য়াদি আহিছে চৰকাৰৰ ফালৰ পৰা সুবিধা সেইবোৰ সকলোবোৰ তেওঁলোকে আমাক পোৱাত সহায় কৰিছে